অঁ মই শংকৰদেৱ শিশু নিকেতনৰ পৰা কৈছোঁ আপুনি চান্তনু বৰুৱাৰ মাক হয়নে অঁ মই চান্তনু বৰুৱাৰ গণিতৰ শিক্ষক মই চান্তনু বৰুৱাৰ প্ৰথম গোটৰ পৰীক্ষা সম্পৰ্কে দুটামান কথা আপোনাৰ লগত পাতিব বিচাৰিছিলোঁ আপুনি আজৰি আছেনে অঁ চান্তনু বৰুৱাৰ ঘৰত পঢ়া শুনা কেনে চলিছে বাৰু অঁ অঁ কিমান সময়কৈ পঢ়ে কিমান সময়কৈ পঢ়ে অঁ অঁ অঁ কিন্তু তাৰ প্ৰথম গোটৰ পৰীক্ষাটো ইমান ভাল হোৱা নাই অঁ সি পঁচিছৰ ভিতৰত মাত্ৰ ন পাইছে আৰু মই ভাবোঁ আপোনালোকে ঘৰত অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে আপোনালোকে অলপ চোৱা মেলা কৰিবচোন অঁ হয়তো তাৰ বেলেগ কিবা প্ৰ'ব্লেমো হ'ব পাৰে আপুনি ঘৰত ভালদৰে সোধ পোচ কৰি চাব অঁ ক্লাছততো ভালেই বিহেভিয়াৰ খুব ভাল হয় ব্যৱহাৰ পাতি আৰু মাত বোলো কৰে কিন্তু আৰু আগতেও তাৰ পৰীক্ষাৰ ফলাফল খুব ভাল যিহেতুকে সেয়েহে এইবাৰ প্ৰথম গোটৰ পৰীক্ষাটোত অলপ বেয়া কৰিছে গতিকে মই আপোনাক অৱগত কৰাও বুলি ভাবিলোঁ আৰু বাকী বিষয়বোৰতো তেখেতৰ এইবাৰ পৰীক্ষা খুব ভাল নাই হোৱা বুলি মই বেলেগ শিক্ষকৰ পৰা জানিব পাৰিছোঁ গতিকে মই এগৰাকী চাবজেক্ট শিক শিক্ষক হিচাপে আপোনাক মই এই কথাষাৰ অৱগত কৰাব বিচাৰিলোঁ অঁ অঁ ঠিক আছে ধন্যবাদ